মোৰ প্ৰিয় কিতাপৰ ভিতৰত প্ৰভাতী সূৰ্যৰ দেশ সন্তোচ কুমাৰ কৰ্মকাৰ দেৱ কৰ্মকাৰদেৱে লিখা এই কিতাপখন আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনীৰ জীৱনৰ ওপৰত আলোকপাত কৰি লিখা হৈছে ত' এই কিতাপখন মূলত জীৱনীমূলক উপন্যাস হয় এইখন কিতাপ মই বহুতবাৰ পঢ়িছোঁ আনন্দৰামৰ দেউতাক ঢেকিয়াল ফুকনৰ জীৱনৰ পৰা আৰম্ভ কৰি আনন্দৰামৰ মৃত্যুলৈকে গোটেইখিনি জীৱন কাহিনী সেই সময়ৰ সমাজ ব্যৱস্থা তাৰপাছত অৰ্থনৈতিক অৱস্থা শিক্ষা দীক্ষা ব্ৰিটিছৰ লগত অসমৰ যি সম্পৰ্ক কেনেকুৱা আছিলে কৰ্মচাৰী সকলে কেনেকে বাৰ্তালাপ কৰি কেনেকে ইংৰাজ বিষয়ববীয়া সকলৰ লগত চলিছিলে সেইসময়ত যে বঙলা ভাষা অসমত অসমীয়া ভাষা ব্ৰিটিছে উঠাই দিছিলে তাৰপিছত খ্ৰীষ্টান মিছনাৰীসকল আহিছিলে মিছনাৰীসকলে অসমত অসমীয়া ভাষা প্ৰৱৰ্তন কৰিলে অসমীয়া ভাষা প্ৰৱৰ্তন কৰাৰ কৰাৰ যিখিনি সংগ্ৰাম সেইখিনি সেই কিতাপখনত বহুত ধুনীয়াকে উল্লেখ আছে আৰু ইয়াৰ উপৰিও আনন্দৰামৰ ব্যক্তিগত জীৱনতো তেওঁৰ সৰুকালৰ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি তেওঁ কলকাতাত যাই ভায়েকৰ লগত ভায়েক দুয়োজনৰ লগত গৈ পেলাই ওম তাত মৃত্যু হয় সেইবোৰ কথা তাৰপিছত পাৰিবাৰিক তাত কলকাতাৰ শিক্ষা দীক্ষাৰ পৰিৱেশ কেনেকুৱা পাৰিবাৰিক কণ্ডলৰ কাৰণে আনন্দৰামে যে উভতি আহিবলগা হ'ল আধাতে পঢ়া সামৰি সেইবোৰ কথা আহি পেলাই পাৰিবাৰিক কণ্ডলৰ যিখিনি খেতি মাটি লৈ যিবোৰ চলি আছিলে সেইবোৰ এনেকে আহি পেলাই সমাধান কৰিছিল সেইখিনি কথা বহুত ধুনীয়াকে উল্লেখ আছে কিতাপখনত ইয়াৰোপৰি আনন্দৰামৰ বৈবাহিক জীৱনৰ কথা আছে আৰু সেই সময়ত শিক্ষা দীক্ষাবোৰ ভালকে প্ৰচলিত হৈ নাথাকিলেও বৈবাহিক জীৱনটো এতিয়া বিবাহিত ভায্যা যিগৰাকী আছিল মাহিন্দ্ৰী তেওঁক নিজে ঘৰতে ঘৰুৱাভাৱে শিক্ষা দিয়াৰ কাৰণে যথেষ্ট প্ৰয়াস কৰিছিলে সেইবোৰ কথা কিতাপখনৰ বহুত ভাল লগা এটা দিশ হয় আৰু অসমত অসমীয়া ভাষা প্ৰৱৰ্তন কৰাৰ কাৰণে ইংৰাজসকলক যিদৰে কনভিঞ্চ কৰিছিলে আনন্দৰামে স্মাৰক পত্ৰ প্ৰদান কৰিছিলে মফদ্মুছক আৰু বহুতখিনি অসমীয়া ভাষাৰ উন্নত উন্নতিৰ কাৰণে অসমীয়া ভাষাটো যে বঙলাতকে এটা স্বতন্ত্ৰৰীয়া ভাষা সেই ভাষাটোৰ কাৰণে তেওঁ এ ফিউ ৰিমাৰ্কছ অফ আসামিচ লেঙ্গোৱেজ কিতাপখন লিখিছিলে বাই এ নেটিভছ ছদ্মনামত লিখি পেলাই চবৰে মাজত প্ৰচাৰ কৰিছিলে তাৰ ফলত অসমীয়া ভাষাটো যে এটা স্বতন্ত্ৰীয়া ভাষা আৰু অসমত যে বঙলা ভাষা প্ৰৱৰ্তন কৰি ইংৰাজসকলে বহুত ডাঙৰ ভুল কৰিলে সেই বিষয়ে অলপ হ'লেও সচেতন হৈছিল সজাগ হৈছিল সেইবোৰ কথা উল্লেখ পোৱা যায় কিতাপখনত সেইবোৰ মই আটাইতকৈ কিতাপখনৰ ভাল লগা দিশ